মোৰ প্ৰিয় খাদ্য বহুতো আছে যেনে ভাত পোলাও ৰুটি আৰু অনেক আছে আৰু মই বেছিভাগতো মই ঘৰতে খাই ভাল পাওঁ আৰু লগৰৰ লগত বাহিৰত গৈয়ো খাই ভাল লাগে কিন্তু বাহিৰত খোৱাতকৈ বেছি মই ঘৰত খাই ভাল পাওঁ কাৰণ ঘৰত মায়ে বনোৱা সোৱাদ অনেক বেলেগ ভাত ভাতটো সবেই খায় তো ভাতটো বেছি প্ৰিয় হয় ভাতৰ লগত ৰুটি দালি এনেকৈ বিভিন্ন ধৰণৰ চব্জি মাছ মাংস কেতিয়াবা খাই ভাল লাগে তো প্ৰিয় খাদ্যতো বহুত আছে ক'বলৈ গ'লেতো